হাঁহ কুকুৰা চা স্বাস্থ্য যেতিয়া বেমাৰ হয় তেতিয়া আমি ভেকচিন দিওঁ কিন্তু প্ৰথমতে যে হাঁহ কুকুৰা বেমাৰ হওঁতে মই ভেকচিন দিয়া নাছিলোঁ এবাৰ মোৰ হাঁহ বহুত হাঁহ আছিলে মই এই হাঁহখিনি যেতিয়া মানে এই শা শাওণমহীয়া হাঁহবোৰ মানে পাখি বাই পাখিবোৰ সেই কঁকালত পৰিছে তেনেকুৱাতে হাঁহখিনি বেমাৰ হ'ল গোটেই হাঁহখিনি বেমাৰ হ'ল হাঁহ মোৰ বহুত হাঁহ আছিলে মই পোৱা কণী কিনিও পোৱালি দিছিলোঁ আৰু পোৱালি উলিয়াইছিলোঁ মোৰ ঘৰতো যিমান কণী আছিলে মই তেনেকৈ পোৱালি উলিয়াই বহুতখিনি হাঁহ হ'ল সেই হাঁহখিনি সি যেতিয়া পথাৰৰ পৰা খেদি আনো খেদি অনাৰ অলপ পিছতে গোটেই হাঁহখিনি মানে ইটো পিছত সিটো ঢেল খাই খাই পৰি গ'ল মুঠতে মোৰ কি হ'ল সেই সময়ত মই উপায় পোৱা নাছিলোঁ তাৰপিছত প্ৰায় মই বহুত দিন হাঁহ নোপাহাই হ'লোঁ তাৰপিছত কিছুমান মানুহে কৈছে যে পথাৰত মাছ খালে সেই মাছ খোৱাৰ মাছ ধৰা কাঁইট লাগি ধৰিলে কিছুমান কৈছে ৰ'দ ৰ'দে ৰ'দৰ কাৰণে হ'ল তেনেকৈ হাঁহখিনি প্ৰায় কিন্তু মই কি কৰোঁ কি নকৰোঁ উপায় নোপোৱা হ'লোঁ হাঁহখিনি মোৰ মৰি থাকিলে শেষত মই হাঁহখিনি পুতি পাই হাঁহখিনি মই পুতি পেলালোঁ হাঁহ পোৱালিবোৰ দু দুটামান হাঁহ বাচিলে কিন্তু সেই সেই হাঁহকেইটাক মই লগে নেমু নেমু পানী খুৱালোঁ হালধি ই পানী খুৱালোঁ তেনেকৈ সেই কেইটামান বাচিলে সেই বচাকেইটাকে পিছত মই হৈ থ'লোঁ থোৱাৰ পিছত মোৰ হাঁহখিনি আকৌ আগৰ নিচিনাকৈ আকৌ মোৰ সৰহকৈ হাঁহ হ'ল খালি এতিয়া আকৌ হাঁহ মোৰ মোৰ এতিয়া আকৌ হাঁহ মোৰ হৈছেগৈ যথেষ্ট এতিয়া মোৰ হাঁহ হ'ল এই হাঁহখিনি কিন্তু এতিয়া মই হাঁহখিনিক বে যদি বেছি ৰ'দ দিহে ৰ'দত মই চৰি চৰিবলৈ নি নিদোঁ ৰ'দ দিয়াৰ লগে লগে মই হাঁহখিনি এ বান্ খেদি আনি বান্ধি থওঁ ছাঁত বান্ধি থওঁ আৰু সিহঁতক মই যদি গৰম উঠে মানুহক যেনেকৈ চৰবত খুওৱা হয় সিহঁতকো মই কেতিয়াবা মাজে সময়ে নেমু পানী পানীত মানে অকণমান নেমু চেপি দিওঁ আৰু কেতিয়াবা মই সেই হালধি পানী দিওঁ আৰু সিহঁতৰ মই দানাত মই কেতিয়াবা হালধি দি দিওঁ তেনেকৈ এতিয়া মোৰ হাঁহ আছে যথেষ্ট এতিয়াও হাঁহ আছে আৰু মোৰ কুকুৰাও আছে কুকুৰা যথেষ্ট আছে সেই কুকুৰাখিনিকো মই চাউলত তেনেকৈ হালধি হালধি গুড়ি দিওঁ এইটো মাহত প্ৰায় মানে এই আমাৰ এইটো ছাইডত মা এই ফাগুন চ'ত মাহত কুকুৰাবোৰ প্ৰায় বেমাৰ হয় তেতিয়া মই কুকুৰাবোৰক আগতীয়াকৈ মই বজাৰৰ পৰা ফাৰ্ ফাৰ্মাচীৰ পৰা কুকুৰাৰ কাৰণে দৰৱ কিনি আনো কিন্তু দা নামটো কি কিন্তু মোৰ মনত নাই তথাপি পেকেট এটা পেকেট হালধীয়া ৰঙৰ এটা পেকেট অলপ সেউজীয়া ৰঙৰ দুইটা পেকেট আনো কি আৰু আৰু কিছুমান এ এটা দৰৱ আছে যে পানীত মিহলি কৰি খুৱাব লাগে মই বেলেগ ক'তো পানী নেৰাখোঁ অকল সিহঁতৰ কাৰণে পানী অলপত মই পানীখিনি যিখিনি ৰাখোঁ উই সেই মই পানীখিনিতো দৰৱ দিওঁ সিহঁতে যাতে বেলেগ পানী খাবলগীয়া নহয় তেনে সেইকাৰণে সেইকাৰণে মেল দিয়া কুকুৰাবোৰে যাতে বেলেগ পানী নাখায় সেই সেই মই বেলেগত ক'তো পানী নেৰাখোঁ চব পানীবিলাক মই থকা পানীবিলাকত ঢাকি ৰাখোঁ বা টিউবেলতো যেতিয়া পানী পৰে সেই পানীবিলাক মই শাৰী পিনি এই শাৰী চাফা কৰি দিওঁ অঁ কুকুৰাক মই তেনেকৈ কুকুৰা পানীতো মই দৰৱ মিহলি কৰি দিওঁ আৰু সিহঁতক হালধি গুড়ি দিওঁ কেতিয়াবা মই ঘৰৰ কেঁচা হালধিও মই খুন্দি পিনি সিহঁতৰ দানাত মই মিহলি কৰি দিওঁ যেতিয়া কুকুৰা পালি কুকুৰা পোৱালিবোৰ হাঁহ পোৱালিবোৰ সৰু হৈ থাকে তে তেতিয়া কিন্তু মই সোনকালে ডাঙৰ হওক বুলি মই ব্ৰইলাৰ দানা আনি ইহঁতক অলপ ব্ৰইলাৰ দানা মিহলি কৰি খুৱাওঁ যাতে সোনকালে ডাঙৰ হয় আৰু কাউৰী যা কাউৰী যাতে সোনকালে নিব নোৱাৰে তেতিয়া সৰু হৈ থাকিলে খুব কাউৰীয়ে নিয়ে আমাৰ ইয়াত বহুত কাউৰী আছে নেউল আছে এই কাউৰী নেউলে যাতে নিব নোৱাৰে সোনকালে ডাঙৰ হওক সেইকাৰণে মই মাজে সময়ে সিহঁতৰ সৰু হৈ থাকোঁতে মই ব্ৰইলাৰ দানা আনি খুৱাই দিওঁ অকণমান ডাঙৰ হোৱাৰ লগে লগে কিন্তু মই ব্ৰইলাৰ দানা নুখুৱাওঁ কাৰণ ব্ৰইলাৰ দানা খুৱালে মানে বহুত মানুহে হাঁহ কুকুৰাবিলাক কিনিব নিবিচাৰে সেইকাৰণে মই ব্ৰইলাৰ দানা ডাঙৰ হ'লে নুখুৱাওঁ ডাঙৰ হ'লে সিহঁতক মই তুঁহ হাঁহ হাঁহ হাঁহক মই ধানে তুঁহগুৰিয়ে মিহলি কৰি খাবলৈ দিওঁ আৰু কুকুৰাবিলাকক চাউল দিওঁ কেতিয়াবা দো বজাৰৰ পৰা চিৰা আনিও দিওঁ আৰু সিহঁতৰ দানাত মই কেতিয়াবা শুকান মাছ খুন্দি দিওঁ দানাবিলাক নষ্ট নহয় চাউলত মই কেতিয়াবা শুকান মাছ মিহলি কৰি দিওঁ কেতিয়াবা ঠাণ্ডা বা যিবিলাক আমাৰ ঠাণ্ডা ভাত থাকে যায় সেই ঠাণ্ডা ভাতবিলাক মই পেলাই নিদিওঁ সেই ঠাণ্ডা ভাতবিলাকত মই শুকান মাছ মিহলি কৰি দিওঁ হালধি মিহলি কৰি দিওঁ যাতে সিহঁতৰ বেমাৰ নহয় সেইটো কাৰণে মই সিহঁতক তেনেকৈও খাবলৈ দিওঁ মোৰ কুকুৰা এতিয়া বহুত আছে মোৰ গঁড়াল এতিয়া কুকুৰা গঁড়াল দুটা আছে কুকুৰা গঁড়াল ডাঙৰখিনি মই বেলেগ এটা গঁড়ালত ৰাখোঁ আৰু সৰুখিনি মই বেলেগ এটা গঁড়ালত ৰাখোঁ স আৰু সৰুবিলাকক প্ৰায়ে মানে মই ভাগে ভাগেকৈ সিহঁতৰ সৰু সৰু সজা আছে সেই সজাবিলাকত মই সৰু কুকুৰাবিলাক বান্ধি বান্ধি থওঁ কুকুৰাবিলাক যাতে মানে বেলেগলৈ বেলেগৰ ঘৰলৈ যাব নোৱাৰে বে বেলেগক যাতে আমনি কৰিব নোৱাৰে সেইকাৰণে প্ৰায়বিলাক মই কুকুৰা ডাঙৰ কুকুৰা ক'ৰবালৈ গ'লে মানে মই ঠেঙৰ ৰছী লগাই বান্ধি বান্ধি দিওঁ কিন্তু হাঁহবিলাকক তেনেকৈ ঠেঙৰ ৰছী লগাই অৱশ্যে বন্ধা নহয় হাঁহবিলাক মই পানীত ওচৰত পথাৰ আছে পুখুৰীও আছে সেই পানী পুখুৰীত আৰু পথাৰত মই এৰি দিওঁ আঘোণ মাহ হোৱাৰ লগে লগে কিন্তু সিহঁতক মই পথাৰলৈ যাবলৈ নিদোঁ কাৰণ লোকৰ হাঁহত লোকৰ এই হাঁহে যাতে লোকৰ পথাৰত আমনি কৰিব নোৱাৰে সেইকাৰণে মই কিন্তু আঘোণ মাহত প্ৰায় মানে হাঁহবোৰ পথাৰত নিদিওঁ পুখুৰীতে থওঁ অলপ সময় তাৰপাছত অলপ সময় বান্ধো তেনেকৈয়ে থওঁ এতিয়া মোৰ মানে এতিয়া হাঁহে মোৰ কণী পাৰিছে আগৰ হাঁহবিলাক মই প্ৰায় বিকিলোঁ আৰু বেছি ডাঙৰ হ'বলৈ নিদিওঁ মই সেই দুৰ্গা পূজা টাইমতে মই বহুত হাঁহ বিকি কৰি দিওঁ এই হাঁহ বিকি কৰি মই ব ঘৰৰ বহুতখিনি মানে বস্তু কিনিব পাৰোঁ ল'ৰা ছোৱালীকো মই হাঁহ কুকুৰা বিকিয়ে মই কাপোৰ কানি বস্তু দুই এটা বস্তু দিব পাৰোঁ আৰু মই ল'ৰা ছোৱালীকো মই তেনেকৈ স্কুলত পঢ়াব পাৰিছোঁ মই প্ৰাইভেট স্কুলতে ল'ৰা ছোৱালী পঢ়াইছোঁ তেনেকৈ মই ল'ৰা ছোৱালীকো মই এই হাঁহ কুকুৰা পুহিয়ে মই সিহঁতক যি দ সিহঁতৰ প্ৰয়োজনীয় বস্তুবোৰ দিব পাৰিছোঁ সিহঁতৰ অভাৱত অভাৱত যাতে নপৰে সিহঁতৰ অভাৱ নোহোৱাকৈ সিহঁতক ৰাখিব পৰাকৈ মই সদায় চেষ্টা কৰোঁ এই হাঁহ কুকুৰা পুহিয়ে মই ঘৰখন স্বাৱলম্বী হৈ উঠিছোঁ মই নিজে স্বাৱলম্বী হোৱাৰ লগতে মই যি দুই ওচৰৰ মানুহ দুই আন দুই এজনক মই হাঁহ কুকুৰাবিলাক বিকিবলৈ সিহঁতক কম দামতে দিওঁ সিহঁতেও মোৰ পৰা বেছি নেপালেও দুই এটকা সিহঁতেও সিহঁতেও মোৰ পৰা পায় মই এইটো মানে মই ক'ব পাৰোঁ মই নিজে হাঁহবিলাক বিকিবগৈ নোৱাৰোঁ গতিকে মই অলপ কম দামত দিওঁ দি আৰু সিহঁতে যাতে অকণমান সিহঁতেও বেপাৰীসকলো যাতে অকণমান দাম পায় সেই তেনেকৈ মই হাঁহবিলাক বিকোঁ আৰু ওচৰত হাঁহ কটা মানুহ আছে মই সেই হাঁহ কটা মানুহকো হাঁহ দিওঁ আৰু এই প্ৰতিষেদকটোৱে সাধাৰণতে আমাৰ এই কুকুৰাবিলাকক প্ৰায় মানে দুই দুমাহ তিনি মাহৰ মূৰে মূৰে মই কুকুৰাবিলাকক আৰ ডি ভেকচিন দিওঁ ডাঙৰবিলাকক সেই পাখিৰ তলত পাখিৰ তলতে মই এই ভে ভেকচিনটো মই নিজে দিওঁ আৰ ডি ভেকচিন দিওঁ কুকুৰাবিলাকক বজা ফাৰ্ ফাৰ্মাচীৰ পৰা মই ভেকচিন কিনি আনো ভেকচিন মই বৰফৰ টুকুৰাত ভৰাই পিনি কিনি আনো বৰফ বৰফৰ টুকুৰাতে ভৰাই থওঁ বা আনি মই ফ্ৰিজত ভৰাই থৈ দিওঁ যাতে ভেকচিনটো বেয়া হৈ নাযায় তাৰপিছত এই ভেকচিন মই কুকুৰাবিলাক যেতিয়া ৰাতি বন্ধা হয় মই মোৰ দু যিহেতু মোৰ দুটা গঁড়াল আছে এটা গঁড়ালত ভেকচিন দি দি ইটো গঁড়ালত মই ভৰাই গৈ থাকোঁ তেনেকৈ ডাঙৰ কুকুৰাবিলাকক ভেকচিন দিওঁ আৰু সৰু পোৱালিবিলাক যিবিলাক মোৰ কুকুৰা সৰু সৰু পোৱালি আছে সেই পোৱালিবিলাকক মই চকুত টোপাল হিচাপে দিওঁ সেই চকুৰ টোপাল এতিয়া দৰৱটো হৈছে মই যিহেতু মই বিশেষ পঢ়া শুনা নহয় সেইকাৰণে মই নামবিলাক সাধাৰণতে মোৰ মনত নাথাকে মই পাহৰি যাওঁ সেই কুকুৰা পোৱালিবিলাকক মই চকুত টোপাল হিচাপে দিওঁ তেনেকৈ দিওঁ স একেবাৰে সৰু কেঁচুৱা পোৱালিবোৰক মই সেই তেনেকৈ দিওঁ আৰু ডাঙৰবিলাকতো মই তেনেকৈ ভেকচিন দিওঁ আৰু এতিয়া মোৰ কুকুৰা মই ধুনীয়াকৈ মোৰ বাউণ্ডেৰীৰ ভিতৰতে মই কু গোটেইখিনি কুকুৰা ৰাখিছোঁ আৰু মই যোৱাৰ লগে লগে কুকুৰাখিনিয়ে মোক একদম মানে বেৰি ধৰে সিহঁতে ভাবে যেন মাকক যেনেকৈ ল'ৰা ছোৱালীয়ে মানে বেৰি ক'ৰবাৰ পৰা গ'লে মানে যে কিবা এটা খাবলৈ দিব ঠিক তেনেদৰে যেনেকৈ আশা কৰে ঠিক তেনেকৈ মোক কুকুৰাখিনি যোৱাৰ লগে লগে মোক গোটেই কুকুৰাখিনিয়ে মোক বেৰি ধৰে একদম গায়ে মূৰে উঠি দিয়ে দেখিবলৈ মোৰ ভাল লাগি যায় আৰু ইহঁতক মই প্ৰত্যেককে মই একদম মানে তেনেকৈ প্ৰায় যিমানখিনি পাৰোঁ মানে গায়ে মূৰে হাতখন ফুৰাই দিওঁ আৰু সিহঁতেও খুব ভাল পায় আৰু মই দানা সিহঁতক যিমান পাৰোঁ মই তেনেকুৱাকৈ পেট ভৰাকৈ দানা দিওঁ মোৰ কুকুৰাখিনিক মই খুব ভাল লাগে দেখিবলৈ ভাল লাগে মোৰ কুকুৰাখিনিক আৰু মই কেতিয়াবা কু কুকুৰা যদি মোৰ ঘৰত মানে এনে এই খাবলগীয়া হয় বা কাৰোবাক দিবলগীয়া সময় তেনেকৈ মোক খুব দুখ লাগে মোক কুকুৰা হাঁহ মোৰ মানে কোনোবাই মাৰিলে মোৰ বিৰাট দুখ লাগে মই কুকুৰা হাঁহ মৰাৰ সময়ত মই কেতিয়াও ওচৰত নাথাকোঁ আৰু এই যিহেতু কুকুৰা এই হাঁহখিনিয়ে মোৰ মানে আৰ্থিক অনাটনৰ পৰা মোক কিছু মানে সকাহ দিছে সেইকাৰণে এই হাঁহ কুকুৰাখিনিক মোৰ এটা মই সমল হিচাপে ৰাখোঁ যিয়ে মোৰ এটা সম্পত্তি এই তেনেকৈ মই হাঁহ কুকুৰাখিনিক বহুত মৰমে ৰাখিছোঁ মোৰ অ কিন্তু তথাপিতো মই বিকিবই লাগিব হাঁহ মই সেই আগতেই কৈছোঁ যে মই পূজা সময়তে হাঁহ বিকোঁ প্ৰায় মোৰ হাঁহখিনি মই বহুতখিনিয়ে বিকি দিওঁ সৰহখিনিয়ে বিকি দিওঁ কাৰণ বে তাৰ পিছত হাঁহ সাধাৰণতে বিকি নহয় হাঁহ কুকুৰা আমাৰ ইয়াত তেনেকৈ পূজাৰ পিছত বিকি নহয় খুব ক বিকি হয় কিন্তু কম বিকি হয় পূজা সময়ত যিহেতু দুৰ্গা পূজা সময়ত বহুত হাঁহ বিকি হয় দুৰ্গা পূজা সময়ত হাঁহ বিকি মই বহুত টকা উপাৰ্জন কৰোঁ তাৰপিছত যিখিনি অলপ সৰু সৰু থাকে সেইখিনিক মই বেছি সৰুখিনিক মই কিছুমান দুই এটা সৰু থাকে সেই হাঁহৰ জাকৰ মাজতে দুই এটা সৰু হাঁহ থাকে সেইটোক আমি কিবা হাঁহ মাহী বুলি কওঁ আপোনালোকে নেহাঁহিব কথাটো কওঁতে কিন্তু মই হাঁহৰ মাহী বুলি কওঁ সেই সেই সৰু সৰু পোৱালিখিনিক মই ব্ৰইলাৰ দানা খুৱাওঁ সেইকেইটাক মই বেলেগকৈ মানে সজা এটাত জুপি থওঁ সজা এটাত জুপি পিনে মই সিহঁতক বেলেগে দানা দিওঁ আৰু সিহঁতে তেনেকৈ খাই পিনি যেতিয়া পিছত সিহঁতে ডাঙৰ হৈ যায় তেতিয়া সিহঁতৰ মানে চেহেৰাটো ধুনীয়া হৈ আহে পিছত সিহঁতক আকৌ বিকি বিকিব পাৰোঁ এই হাঁহ কুকুৰা এই এইবোৰে এইবোৰক লৈ মোৰ জীৱনটো মই দিনটো মই তেনেকৈয়ে পাৰ কৰোঁ হাঁহ কুকুৰা আৰু মই হাঁহ হাঁহ কুকুৰা বিকোঁ আৰু অঁ আৰু পোৱালি মই কেতিয়াবা যদি ক'ৰবাত যদি মই ডাঙৰ কুকুৰা কেতিয়াবা কোনোবাই যদি মাক মাক বিকি থয় বিক্ৰী হাঁহ মাক কুকুৰা বিকি থয় কেতিয়াবা মই মৰম লাগিলে সেই কুকুৰাজনী মই ঘৰলৈ কিনি আনো কিনি আনো কিন্তু মই লগতে মই আমাৰ মোৰ যিখিনি কুকুৰা সেইখিনি আমাক মই মিহলি কৰি নথওঁ কাৰণ হয়তো সেই কুকুৰাজনীৰ গাত হয়তো বেমাৰো আহিব পাৰে সেইকাৰণে সেই কুকুৰাজনী মই বেলেগৰ পৰা কিনি অনা কুকুৰাজনী মই দুদিনমান বেলেগ এটা সজাত মই বেলেগ এটা সজাত মই জুপি থওঁ দুদিনমান জুপি থোৱাৰ পিছত তাক বে বেলেগকৈ দানা পানী দিওঁ দিয়াৰ পিছতহে মই এই বাকীখিনি কুকুৰাৰ লগত দিওঁ কিন্তু কেতিয়াবা তেনেকৈ হাঁহ কুকুৰাবোৰ এইটোৱে বেলেগৰ পৰা কুকুৰা আনিলে খেদা খেদি কৰে ইটোৱে সিটোক খুটিবলৈ বিচাৰে নতুনকৈ অনা কুকুৰাজনীক চবে খুটিব বিচাৰে সেইকাৰণে অলপমান মানে কি হয় লাহে লাহে সিহঁতক বাকীখিনিক লগ লাগক বুলি মই লগত দানা দিওঁ আৰু মই মানুহজনী পাছত মাজতে সিহঁতৰ মাজতে মই ৰৈ দিওঁ দানা খোৱাৰ টাইমত তেনেকৈ মোৰ হাঁহ কুকুৰাবোৰ খুব সুন্দৰভাৱে এ মানে খেলি থাকে ডাঙৰ হৈছে যথেষ্ট এতিয়া মই আৰু এটা গঁড়াল মোৰ বনাম যিহেতু আৰু এতিয়া মোৰ আকৌ এই এতিয়া ফাগুন মাহ চ'ত মাহত এতিয়া বেমাৰ হ'ব আমাৰ ইয়াত কোৱা হয় যে যেতিয়া আ পলাশ ফুলে শিমলু ফুলে তেতিয়াই কুকুৰাৰ বেমাৰ হয় বুলি কয় আগতে তেনেকৈ আছিলে আগতে পলাশ শিমলু ফুলা টাইমতহে কুকুৰাৰ বেমাৰ হৈছিলে কিন্তু এতিয়া নহয় এতিয়া এতিয়া হাঁহ কুকুৰাৰ বেমাৰৰ কোনো নিৰ্দিষ্ট সময় নাই হাঁহ কুকুৰাৰ বেমাৰ যেতিয়াই তেতিয়াই হৈ থাকে এতিয়া সেইকাৰণে প্ৰায় দুই তিনি মাহৰ মূৰে মূৰে কুকুৰাক ভেকচিন ভেকচিন দি থাকিবলগীয়া হয় আৰু হাঁহৰ আৰু এটা হাঁহৰ বেমাৰ মই ক'বলৈ পাহৰি গৈছোঁ হাঁহে মানে কি হয় কেতিয়াবা ওপৰলৈ চায় ঠোঁটটো ওপৰলৈ কৰি কৰি কৰি কৰি মানে হাঁহটো মাটিত ঢলি পৰে তেনেকৈ হাঁহটো মৰি থাকে এইটো মই হাঁহ কিবা বেমাৰ বুলি অৱশ্যে মই ফাৰ্মাচিচৰ ফাৰ্মাচিয়াৰজনৰ পৰা গম পাইছিলোঁ কিন্তু মই নামটো পাহৰি থাকিলোঁ তেনেকৈও কি কেতিয়াবা হাঁহ মৰে তথাপিও মই হাঁহ কুকুৰা যাতে বেমাৰ নহয় সেই বেমাৰ নহওক বুলি মই এতিয়া মই হালধি পানী খুৱাই আছোঁ ভাতত মানে তলত দানা দিওঁ চাউল ভাত তাত মই ধুনীয়াকৈ মানে হালধি গুড়ি অলপ দিওঁ কেতিয়াবা নিমপাত খুন্দি দিওঁ নিমপাত খুন্দি পিনিও কেতিয়াবা কিন্তু নিমপাত খুন্দি দিলে সিহঁতে খা খাব নিবিচাৰে যেতিয়া কিন্তু ভোকত থাকে ভোকত থাকিলে অকণমান হাঁহে খায় কিন্তু কুকুৰাই নিমপাত দিলে মানে হাঁ কুকুৰাই খা কুকুৰাই খাব নিবিচাৰে আৰু কি হয় আমাৰ এই মানুহে সা সাজ বনোৱা যিটো দৰৱ সা সেই সাজৰ দৰৱটোও কেতিয়াবা এই দিয়া হয় এই কুকুৰা মানে বেমাৰ আজাৰ হ'লে মানে সেই সাজ বনোৱা দৰৱটো খুন্দি পিনি চাউলত দি দিয়া হয় চাউলত তেতিয়াও মানে অলপ মানে সিহঁতৰ মানে বেমাৰটো অলপ কম হয় কিন্তু মিছা মাছ মিছা মাছ খুৱাওঁ মই কুকুৰাক বজাৰৰ পৰা মিছা মাছ কিনি আনো সেই মিছা মাছখিনি ই মই খুন্দো ই সেই পটাত খুন্দো মিহি কৰি পিনি সিহঁতৰ দানাত মিহলি কৰি দিওঁ খুব ধুনীয়াকৈ দিওঁ সিহঁতে তেতিয়া দানাখিনি খায় আৰু সিহঁতৰ বে সিহঁতৰ মানে যিটো বেমাৰৰ প্ৰতিষেদ প্ৰতিষেধ কৰিব পৰা শক্তি আমি যিটো মানে ইমিউনিটি ছিষ্টেম বুলি সাধাৰণতে কোৱা হয় সেই মানে সিহঁতৰ ইমিউনিটি চিষ্টেমটো কিছু ষ্ট্ৰং হৈ আহে বুলি মই ভাবোঁ আৰু সিহঁতক মই প্ৰায় মানে তেনেকৈয়ে এ খুৱাওঁ মি মিছা মাছ কেতিয়াবা মই মিছা মাছ নানিলেও এই সৰু সৰু যিবোৰ মাছ থাকে এই নাক মুখ সোপা দি মই তেনেকৈ মাছৰ বজাৰত সোমাই এই অকণমান শুকান মাছ আনি সিহঁতক খুৱাওঁ কিন্তু ব যিবিলাক কুকুৰা হাঁহ বেমাৰ হয় এই বেমাৰ হ'লে মই বেমাৰী খোৱাকেইটাক মই ব্ৰইলাৰ দানা খুৱাই দিওঁ তেতিয়াও সিহঁতৰ অলপমান মানে কি হয় শকত হয় তেনেকৈ মই হাঁহ কুকুৰাখিনি এতিয়া পালন কৰি আহিছোঁ মোৰ হাঁহ কুকুৰা লৈয়ে মই মোৰ মানে মই জীৱনটো মই আগবাঢ়ি গৈছোঁ ল'ৰা ছোৱালী মোৰ মানুহজনৰ সৈতে মই এখন মোৰ সুখৰ সংসাৰ আছে আৰু এই হাঁহ কুকুৰা পুহি মই য আৰ্থিক ক্ষেত্ৰত যথেষ্ট স্বাৱলম্বী হ'ব পাৰিছোঁ হাঁহ কুকুৰা প্ৰতিষেধকৰ কাৰণে আচলতে আমি ই সকলোৱে চেষ্টা কৰিব লাগিব যে দুমাহৰ তিনি মাহৰ মূৰে মূৰে কুকুৰাক বেজী দিব লাগিব তেনেকৈ হাঁহকো আমি দৰৱ খুৱাই থাকিব লাগিব আৰু আচলতে আমি বেজী দিওঁ ভেকচিনটো দিওঁ ভেকচিন দিয়াৰ উপৰিও মানে সেই দ যি যিটো মানে পাউডাৰ দৰৱ যিটো ফাৰ্মাচিত পোৱা যায় পাউডাৰ দৰৱ সেই পাউডাৰ দৰৱটো আনি পিনি চাউলত ভাতত মিহলি কৰি দিব দিওঁ আৰু পানীতো মিহলি কৰি দিওঁ তেনেকৈ মোৰ কুকুৰাখিনি এতিয়া খুব ধুনীয়া হৈ আছে এতিয়া কিন্তু মোৰ এতিয়ালৈকে বেমাৰ হোৱা নাই তথাপিও মই কুকুৰাখিনি বেমাৰ হ'ব বুলি মই এই এতিয়া কুকুৰাখিনি প্ৰায় মই ৰাতিপুৱা খুব সোনকালে মেলি নিদিওঁ অলপ দেৰিকৈ মেলি দিওঁ ৰ'দ ওলোৱা পিছতহে মোৰ হাঁহ কুকুৰাবিলাক মই মেলি দিওঁ